হেল্ল' অঁ কওকচোন অঁ অঁ দোকান খুলিলোঁ অঁ কি কি লাগিব আপেলৰ কোনটো কাশ্মীৰৰটো লাগিব নে দামটো বেলেগ এটা আশী টকীয়া আছে এটা এশ বিছ টকীয়া এটা আছে কোনটো লাগিব কাশ্মীৰৰটো লাগিব নেকি অঁ এইটো এশ বিছ টকা কাশ্মীৰৰটো কল আছে মালভোগ কল আছে মালভোগ কলৰ আশী ডেৰশ আৰু আপেলটো আপেলটো বাৰু দিলোৱে ন বাৰু আপেল আপেল কল আছেই আৰু কি লাগে আঙুৰ লাগিব নেকি

হেল্ল' কওক আঙুৰ আছে আঙুৰ আছে আঙুৰৰ পোৱা পঞ্চাছ টকা অঁ তাৰ প্লাম প্লাম আছে কমলাটো নাই প্লাম আছে প্লাম আছে আম আছে কিমান লাগিব আমৰ কিলো এশ বিছ

আম লাগিব অঁ অঁ তিঁহয় আছে আছে হ'ব মই এইকেইটা মিলাই পেলাই দি দিম হা আপুনি চিন্তা কৰিব নালাগে দিয়ক অঁ হ'ব হ'ব